অঁ আমাৰ পঞ্চায়তৰ ছেক্ৰেটেৰী ছাৰ হয়নে মোৰ এই ল'ৰাটোৰ কাষ্ট চাৰ্টিফিকেট এখন উলিয়াব লাগিছিল তাকে বোলো কি কি কাগজপত্ৰ লাগে ছাৰক বোলো সেইদিনাখন নেপাইছিলোঁ

অঁ

ফটো দুকপি লাগিব ন গাঁওবুঢ়াক লগ পাবলৈ বৰ জটিল অ' গাঁওবুঢ়াটো যেনি তেনি ঘূৰি ফুৰে আজিকালি ডেকা গাভৰুতকৈ বৰ দিগদাৰ হ'ল অঁ এনেকুৱাই কৰিব লাগিব কাষ্ট চাৰ্টিফিকেটখন তাৰপৰা এই লাগিছিলেই মোক সোনকালে কাইলৈ যাব লাগিব আকৌ অঁ কাৰণে আপোনাৰ ওৰত এপ্লাই কৰি চাগে আকৌ মণ্ডল অফিচ যাবগৈ লাগিব যেন লাগিছে আৰু ডি চি অফিচৰপৰা সোনকালে কৰি দিম অঁ জানো ক'ত ক'ত ঘূৰিবগৈ লাগে তাকে কাইলে এপাক কাইলৈ যাম চাগে আপুনি আকৌ অফিচত থাকিবই নহয়

ক'ত যাব লাগিব হেৰি ডি চি জানো কি কি কৰিব লাগে এইবোৰ বৰকৈ নোজানো নহয় আও ভাও বুজিয়ে নেপাওঁ বাৰু এইফালে গাঁওবুঢ়াৰ কাগজখন আনি পিনি আপোনাৰ ওচৰলৈ যাম বাৰু

সি ভাল নহয় আপোনাৰ লগত ন অঁ অঁ ভাল ভাল ভাল বহুতদিন এতিয়া পঞ্চায়তলৈ যোৱাই নাই নহয়

কাইলৈ যাম আৰু এপাক বাৰু হ'ব অঁ অঁ